হয় আমাৰ কামৰূপৰ গুৱাহাটী মহানগৰীত আমাৰ যথেষ্ট স্বাস্থ্য সেৱাৰ সুবিধা আৰু সেৱাসমূহ আছে আমাৰ আজিকালি মানে গুৱাহাটী মহানগৰীকটো দুৱাৰমুখ বুলি কোৱা হয় নৰ্থ ইষ্টৰ গতিকে এনেক্ষেত্ৰত বহুত মানুহ আহে গাঁৱে ভূঁইৰ পৰা ইয়াতে স্বাস্থ্য ক্ষেত্ৰতো উন্নতি বুলি উন্নত বুলি ইয়াৰ মেইন মেডিকেল কলেজ আমাৰ জি এম চি এইচ গুৱাহাটী মেডিকেল কলেজখনে বহুত ডাঙৰ চৰকাৰী স্বাস্থ্য সেৱাৰ প্ৰতিষ্ঠান তাৰ বাহিৰেও ব্যক্তিগত কিছুমান আছে জিএনআৰচি হওক প্ৰতিকচা হস্পিটেল তাছত দিছপুৰ পলিক্লিনিক আয়ুৰচুন্দ্ৰা চঞ্জীৱনী তাৰপিছত এক্সেল কেয়াৰ এইবিলাক আছে এইবিলাকত আহে ভালো চবফালেই সুবিধাজনক মানুহে ব্যক্তিগতই হওক চৰকাৰী হওক উভয় পক্ষৰে ভালকৈ চিকিৎসা সেৱা ল'ব পাৰিছে ভাল হৈছে এইটো সুবিধাজনক আৰু ক'ভিড ক'ভিডৰ সময়ত চিকিৎসালয়সমূহহে কিন্তু যথেষ্ট মানে কষ্ট কৰিছে চিকিৎচক নাৰ্চ চবেই মানে জিএমচিএইচৰ পৰাতো কেইবাটাও ক'ভিড ৱাৰ্ড বনাই দিয়া হৈছিল তাৰপিছত তাৰ বাহিৰেও প্ৰাইভেট নাৰ্চিং হোমবিলাকো ক'ভিড ৰোগী ৰাখাৰ কাৰণে ক'ভিড ৰোগী ৰাখাৰ কাৰণে ব্যৱস্থা কৰিছিল সেইয়াই তেওঁলোকে যিমান পাৰে পাৰ্যমানে সেৱা আগবঢ়াইছে ৰোগীসকলক ক'ভিডৰ সময়ত সেই মহামাৰীৰ দিনত তেওঁলোকে এইখিনি মানৱ সেৱা কৰিছে খুব ভাল কাম বাকী হয় আজিকালি চিকিৎসা সেৱা উন্নত হৈছে এতিয়াতো এইম্চো হ'ল গুৱাহাটীতে মহানগৰীৰ মাজ মজিয়াতে গতিকে আৰু চিন্তাই নাই থলুৱা আমি বৰ বিশেষ ট্ৰেডিশ্বনেল মেথডবিলাক এতিয়া আমি পাহৰিলেও মানে এপ্লাই মানে ট্ৰেডিশ্বনেল মেথডবিলাকৰ ওপৰতে নিৰ্ভৰ কৰি নাথাকিলেও হ'ব বিভিন্ন বিজ্ঞানৰ দিনতটো চব দিনে দিনে উন্নতি হৈ গৈ আছে গতিকে স্বাস্থ্য সেৱাটোও আমাৰ গুৱাহাটী মহানগৰীৰ কামৰূপ মহা কামৰূপৰ খুব যথেষ্ট আগবঢ়া বুলি ভাবোঁ